অ

এ অকণমান জ্বৰ উঠি আছিল ৰাতিপুৱা ৰাতিৰ পৰা অ' হয়নি অ' অ অ অ যাব লাগিব যাব লাগিব অ অ ন' অ যা আজি তাৰপৰা স্কুলৰ পৰা আনি বাহিৰে বাহিৰে হেৰিলৈ লৈ যাম হস্পিটেললৈ

অ হ'ব হ'ব মই তাক হস্পিটেললৈ লৈ যাম গৈয়ে